হেল্ল' অঁ কওকচোন অঁ শুনি আছোঁ অঁ অঁ

অঁ অঁ অঁ সেইটো অঁ হৈ যাব সেইটো কাঠ লৈ লৈ দাম আছে আৰু এমাউণ্টটো আপোনাৰ মানে টোটেল হিচাপত এনে আপুনি ধৰি থওক পোন্ধৰ বিছ হেজাৰ ভিতৰত সিমানখিনিয়ে হয়গৈ এখন এখন বিছনাত একে এই অঁ অঁ অঁ অঁ অঁ চাব লাগিব এইটো অলপটো ইফাল সিফাল অঁ অঁ অঁ হয় অঁ অঁ হ'ব হয় নেকি অঁ এইখিনি পাব পাৰে পাই যাম পাই যাম

আচ্ছা আচ্ছা অঁ হ'ব একো নাই হৈ যাব দিবচোন বাৰু চাই চিতি কৰি দিম বাৰু কোনদিনা কেতিয়া যাব লাগে ক'ব সেইদিনাখনে গৈ ভালকৈ কথাটো পাতি আহিম অঁ এনেকৈ এসপ্তাহ ধৰক পাঁচ দিন এসপ্তাহ তেনেকুৱা হ'ল দিনৰ ভিতৰতে হৈ যাব অঁ অঁ অঁ হয় হয় সেইটো হৈ যাব একো নাই এইটো সেইটো চিন্তা কৰিব নালাগে ঠিক আছে বাৰু আপোনাক লগ কৰি ভালকৈ পাতি ল'ম বাৰু অঁ ঠিক আছে অঁ মই গৈ লগ কৰি ল'ম বাৰু অঁ হ'ব দিলো অঁ এইটো নিজৰ কথা আৰু চাই চিতি কি কিবা এটা দি দিব আৰু ঠিক আছে বাৰু তেনেহ'লে অঁ

অঁ লগ কৰি ল'ব ঠিক আছে অঁ হয় ঠিক আছে বাৰু অঁ ঠিক আছে অঁ অঁ হ'ব